হেল্ল' দাদা কি খবৰ আপোনালোকৰ গাঁৱত বৰসবাহ পাতিছে বুলি শুনিছোঁ আপুনি সভা সভাৰ দায়িত্ব লৈছে বুলি শুনিছোঁ ডাঙৰ মানুহ আপুনি এইবাৰ বৰসবাহত কি কি আয়োজন হ'ব বাৰু শুনিছেনে দাদা দাদা অকণমান ওলাই আহকচোন আপুনি টো প্ৰবলেম হৈ আছে অঁ অঁ কেনেকুৱা আয়োজন কওকচোন দাদা আচ্ছা

হয় হয় হয় হয় দাদা ঠিক আছে একো নাই মই নিজেই যাম বাৰু একো নাই শুনি ভাল লাগিছে অঁ এইবাৰ মোৰ ভাওনা চাব খুব মন এটা আছে বহুত দিন চোৱা নাই

নিশ্চয় নিশ্চয় অঁ হয় হয় এইখন আপোনালোকৰ অকল গাঁৱৰে নে ইনেই সমূহীয়াকৈ পাতে মানে কেইখনমান গাঁও লগলাগি পিনেই হেল্ল' অঁ